পঁচিছ জুলাই দুহেজাৰ দহ সোতৰ নৱেম্বৰ দুহেজাৰ বিছ পঁচিছ মে' দুহেজাৰ দহ তেৰ জুন দুহেজাৰ তেইছ ন মে' দুহেজাৰ ছয়